মই যোগাত্মক বিকল্প হিচাপে বাচি লৈছিলোঁ স্কুলীয়া টেক্স কিতাপৰ ওপৰত মই ইয়াৰ সপক্ষে ভাল বুলি ক'বলৈ লৈছোঁ যে টেক্স বুকখন থাকিলে ল'ৰা ছোৱালীয়ে থ্ৰুলি পঢ়ি পেলাই বহুত জ্ঞান আহৰণ কৰিব পাৰে যিহেতু আজিকালি ৰঙীন ছবিৰে তেওঁলোকক কিতাপত বুজাই দিয়ে আকৰ্ষণীয় হৈ পৰে ল'ৰা ছোৱালীয়ে ভালকৈ কথাবোৰ বুজি পায় কাৰণ সৰু ল'ৰা ছোৱালীৰ ছবিৰ প্ৰতি বেছি আকৰ্ষণ আছে তেওঁলোকে সেই ৰঙীন ছবিটো চাই কিতাপখন মেলিবলৈ লয় আৰু আৰম্ভ কৰে পঢ়িবলৈ গতিকে মই ইয়াৰ ভাল গুণ বুলিয়ে ভাবিছোঁ